হেল্ল' হেল্ল' কি কৰি আছ অ মই আছোঁহে ময়ে আছোঁ সেয়া ভাত পানী বনাই আৰু খোৱা বোৱা কৰিলিনে ভাত হেৰি ভাত দাইল মাছ আছে ও ও ভালে ভালে তোৰ ভাল নে ও ছোৱালীহঁত ঠিকে আছে আছে আছে ভালে ভালেই এনেই খেতিপথাৰ ঠিকে আছে নহয় ও ও ও অ অ তাৰপাছত আমাৰ আৰু আগতীয়া এই আমাৰ ইয়াত ভাওনা হৈছে নহয় ভাওনা এই উৰুকা দিনাখনি কাতি বিহু লক্ষী পূজাৰ দিনা ৰাস আহিছে ৰাসলে এতিয়া কাপোৰ কিনিব লাগে যাম ওলাবি এদিন অ অ তাকে গোটেইকেইটা গোটেইকেইটা যাম ওলাবি পইচা পাতিও কথা আছে অকণ সোনকালে ওলাবি আৰু এই জাৰৰ কাপোৰো কিনিব লাগিব আৰু হেৰি মোৰ পাটৰ কাপোৰ এযোৰ ল'বলগীয়া হৈ আছে লৈ পাৰিলেও যাম সেইপিনেদি অ অঁ অঁ তাত সস্তা বুলিও কোৱা শুনিছোঁ

অ

ল'ব পাৰি মানে সেই সোনকালে গাড়ী গোৰা এখন লৈ পেলাই আকৌ কালাৰ অঁ এনেই মানে ৰঙো কথা আছে নহয় সেইটো কাৰণে চাই বুজি য'ত সস্তা হয় জাৰৰ ল'ব লাগিব অঁ এই ছোৱালীহঁতলেও ল'ব লাগিব যে জাৰৰ কাপোৰ ল'ব লাগিব প্ৰধান অঁ সেইটো কাৰণে যাম বুলি কৈছোঁ আকৌ সোনকালে আৰু মিঠাই চিঠাই মিঠাই চিঠাই হোটেল চোটেল সোমাই তেনেকে কিবা কিবি এটা খাই চাহ তাৰমানে মই মানুহজনলে লং পেণ্ট এটাও কিনিব লাগিব পায় অ সেইটো কাৰণে সোনকালে যাম ভাত পানী কেইটাও সোনকালে বনাই মেলি খাই বৈ ও অঁ আৰু সেই তোৰ মানুহজনৰ দোকান কেনেকুৱা ভালে চলি আছেনে ও ও অ লৈ যাব লাগিব কোনখন দোকানত কি ভাল কাপোৰ আছে তাকো চাব লাগিব ও ও মই কাপোৰৰ আকৌ চইছবোৰ বৰকে নাজানো বাৰু সেইটো কাৰণে আকৌ তোক লগ লৈছোঁ অ অ ও ও ও ও গৈয়ে আছে অঁ মই চাবলৈ ইচ্ছা কৰি আছোঁ সেইখনলে

ও ছয়চমতে ল'বগে লাগিব তাকে আমাৰ ছোৱালী যিজনী তাকে যাম বুলি ভাবি আছোঁ আৰু ও সোনকালে সোনকালে গ'লে ভাল হ'ব

এই আমাৰ ছোৱালীলৈ সেই মিচিং কাপোৰ এযোৰ ল'ব লাগিব মানে মিচিং নাচ মিচিং নাচ শিকি আছে অ মিচিং নাচ শিকি আছে মিচিং কাপোৰ এযোৰ ল'বই লাগিব মানে সেই কাপোৰযোৰ কাৰণেহে প্ৰধান ওলাইছোঁ ও সেইটো কাৰণে আৰু ৰাসো আহিছে ৰাসৰ কাৰণে এইবিলাক কিবাকিবি খাৰু মণি সিহঁতৰ সেইবিলাকহে প্ৰয়োজন আৰু সেইটো কাৰণে সোনকালে ওলাবি অকণমান তোৰ আকৌ বৰ দেৰি হয় অকণমান সোনকালে ওলাবি আৰু হেৰি আকৌ গম পাইছ নাই ছোৱালী এই এই মোৰ ঘৰটোও আধা হৈ আছে বনাই মেলি হ'লে পৰ্দা চৰ্দা অলপ কিনিবগে লাগিব তাত তাত হেনো পৰ্দাবোৰ বৰ ধুনীয়া ধুনীয়া পায় সেইটো কাৰণে পৰ্দাও ল'বগে লাগিব অলপ চাম সেইটো কাৰণে সেই অকমান সোনকালে ওলাবি চবলৈকে যাব লাগিব সেইটোৱে অ ও সেই মই তোলে ফোন কৰিম ফোন কৰি আৰু এইবোৰ গা বেয়া চা বেয়াও কথা আছে নহয় সোনকালে ফোন এটা কৰিবি আৰু এক দিনাখনেই তেতিয়া যাবলে ভাল হ'ব ও অ অ চব পাম অ অঁ সেইটোৱেইটো তাকে ভাবি আছো আৰু ও আৰু এই যেন কয় বোলে অঁ যি মন যায় তাকে এই শ্বপিং মলত যেনে কিবা এই ওলাইছে যে তালৈ যাব লাগিব ও খোৱা বোৱাতো অ তাৰ মাজতে ইফাল সিফাল হ'বই আৰু ও ও ও তাকেতো তাৰপাছত এতিয়া ভাত কি হ'ল

তাতে পইচা চইচা যোগাৰ কৰ আকৌ আৰু মই অ তোৰ মানে হেৰি হ'লে মই আকৌ তাকো হোৱা নাই কৰিবগে লাগিব মই মানুহজনক সোধাই মেলি অঁ মোলে কেইটামান ল'বিহে ও ও

বাৰু দাদালে লং পেণ্ট এটা ল'ব লাগিব প্ৰধান মই ও ও

ও ও

তাৰপৰা আৰু কি কৰিম বুলি ভাবিছ অঁ অঁ হ'ব অঁ অঁ অঁ হ'ব হ'ব অঁ